বৰ্তমান শিশুসকলে ম'বাইল আৰু কম্পিউটাৰত নতুন নতুন খেল আহিছে সেইবিলাকত বেছি খেলে টাইম সেইবিলাকত বহুত টাইম সেইবিলাকত সিহঁতে লাগি থাকে আৰু এনেকুৱা নহয় যে বাহিৰৰ আউটড'ৰ গেমছ সিহঁতে নকৰে সিহঁতে আউটড'ৰসমূহো খেলে কিন্তু ম'বাইল গেম আৰু যোনবিলাক ইন্দ'ৰ গেম বুলি কওঁ সেইবিলাকত বেচি টাইম সেই কৰে আৰু মই জনামতে আজিকালি ম'বাইলত যোনটো গেম যোনবিলাক গেম আহে আহিছে সেইবিলাক কম্পিউটাৰৰ মানে কম্পিউটাৰক লগত একেই মানে একে লেভেলৰ বুলি ক'ব পাৰি কম্পিউটাৰৰ যোনবিলাক গেম আছে সেইবিলাক ম'বাইলটো ম'বাইল ভাৰ্জনত উলিয়াই দিয়ে সেইবিলাক খেলে আৰু ময়ো বহুতখিনি এইবিলাক গেম খেলি ময়ো টাইমবিলাক কটাওঁ যেতিয়া মোৰ কৰিবলগীয়া একো নাথাকে কেতিয়াবা কৰিবলগীয়া থাকিলেও এইবিলাক অলপ এইবিলাক মাইণ্ডটো ফ্ৰেছ হ'বৰ কাৰণে এইবিলাক গেম খেলোঁ তাৰে কিছুমান ক'ব বিচাৰিছোঁ এটা দুটা গেম এটা হৈছে কাউন্টাৰ ষ্ট্ৰাইক য'ত মানে বত্ৰিছজন মানুহ মিলি ষোল্লটা ষোল্লটা এনেকৈ দুটা টিমত খেলিব পাৰি বত্ৰিছজন বুলি নহয় এটা ওৱান ভাৰ্ছেছ ৱানো খেলিব পাৰে ওৱান ভাৰ্ছেছ টু খেলিব পাৰে আৰু এইবিলাক খেলত কি হয় এটা কথা মানে অলপ বেলেগ কিয় হয় আমি কম্পিউটাৰৰ লগত খেলা নাযায় সেইবিলাক গেম সেইবিলাক যিহেতু হিউমেন হিউমেন নেচাৰটো চব মানুহৰ প্ৰতি বেলেগ থাকে হিউমেন ইনভলভমেন্ট যেতিয়া হৈ যায় তেতিয়া গেমটো মানে বহুতখিনি ইন্টাৰেষ্টিং হৈ যায় আৰু সেইকাৰণে শিশুসকলেও খুব মানে কম বয়সৰ পৰা যিহেতু আজিকালি ম'বাইল ফোন মানুহৰ হাতে হাতে এটা মানুহৰ দুই তিনিটাকৈ ম'বাইল ফোন থাকে সেইকাৰণে ম'বাইল গেম বা কম্পিউটাৰ গেম হওঁক বা লেপটপ গেম হওঁক এইবিলাক খুব আজিকালি প'পুলাৰ হৈ হৈ মানে হৈছে আৰু এইবিলাকত শিশুসকলে খেলে আৰু এইবিলাক খেলত শিশুসকলক কিছুমান পাৰ্চনেলিটি ডেভেলপমেণ্টো হয় এনালিটিকেল বা লজিকেল যোনবিলাক স্কিল আছে এপটিটিউড এইবিলাক বহুখিনি ডেভেলপ হয় চব বস্তুৰে ভাল বেয়া থাকে কিন্তু মই যিহেতু এইবিলাক খেলৰ পৰা মানে মই এক্সপেৰিয়েঞ্চ হৈছোঁ ভালটোও মই ক'ম এইবিলাক গেমত বহুতখিনি ডেভেলপমেন্ট হয় স্কিলছবিলাক এনালিটিকেল স্কিলছখিনি সেইকাৰণে মই ভাবোঁ যে শিশুসকলে খেলা টাইম খেলা ধূলা নতুন নতুন এইবিলাক ভাল আৰু চলি থাকিব লাগে